হেল্ল' শৰ্মাদা হয় হয় কওকচোন বাৰু ঠিকেই ঠিকেই ঠিকেই আপোনালোকৰ ভালেই বাৰু বাৰু ভাল খবৰ ভাল খবৰ হয় আচ্ছা ইচ্ছ অ' অ' গম পাইছোঁ কোৱা কোৱা ক'লেই মূৰটো বেয়া হৈ যায়

এ নক'বা আৰু অৱস্থা বেয়া হৈ গৈছে এইকেইদিন যে বৰষুণ পৰিছে অ' ৰাম মোৰ গাড়ীখন উলিয়াই আনিবএ মন নাযায় হে এই ধুওঁ এই শেষ ধুই মানে চাৰিআলিয়ে নাপাওঁ বৰবাদ হয় কওকচোন বেয়া নহয় বেয়া নহয় বেয়া নহয় চাব পাৰে

হয় হয় হয়

সেইটো হয় বাৰু সেইটো হয় আমাৰো বাৰু দোষ আছে হয় হয় হয় নিশ্চয় সোনকালে যাব লাগে আপুনি ভাল কথা এটাই কৈছে ওলাব মই আপোনালোকৰ লগত আছো পাৰিলে এই গাঁওবুঢ়াকো লৈ ল'ব নতুন গাঁওবুঢ়া হৈছে যেতিয়া কামত আহক অ গাঁওবুঢ়াক লৈ যাব লাগিব

থিক আছে

পাৰি পাৰি পাৰি পাৰি সেইটো কৰিলেহে হ'ব বুজিছে শৰ্মা দা কৰিবই লাগিব আপুনি থিক কথাই কৈছে ওলাওকেই মানে মানে দেৰি কৰিব নালাগে আৰু ঠিক আছে ঠিক আছে হ'ব ৰাখিছোঁ দিয়ক এই নাই খাম আৰু দেৰি হ'বই অকণ ৰাখিছোঁ দিয়ক হা ধন্য়বাদ